অঁ বিহু আমাৰ জাতীয় উৎসৱ বিহুত বিহু বহাগ বিহুত আমাৰ বিহু তিনিটা কাতি বিহু বহাগ বিহু মাঘ বিহু বহাগ বিহু আমাৰ ডাঙৰকৈ উৎ পালন কৰা হয় বহাগ বিহুত প্ৰথমৰ দিনা প্ৰথমৰ দিনা গৰু গৰু প্ৰথম দিনা গৰু বিহু গৰু বিহুৰ দিনা গৰুক ৰাতিপুৱা মাহ হালধিযৰে আমি গা ধুৱাওঁ গা ধুৱালৈ গৰুক আকৌ আমি ঠেকেৰা খা বেঙেনা খা বুলি মাখিলতী দীঘলতী পাতেৰে আমি গৰুক গা ধুৱাওঁ গৰুক মাখিলতী দীঘলতী পাতেৰে কোবাই কোবাই আমি পানী ছটিয়াই খেদিম তাৰপিছত গধূলি আকৌ আমি গৰুক আহিব নতুন পঘাৰে বান্ধো তাৰপিছত তৰালী তৰা জৰীয়ে আমি গৰুক ডিঙিত পিন্ধাওঁ আৰু আমি অসমীয়া মানুহে গৰু পিঠা গধূলি গৰু গাই বান্ধি লৈ আমি পিঠা দিওঁ পিঠা খুৱাওঁ আৰু জাগ দিওঁ সেইদিনাৰ পৰা সেইদিনাৰ পৰা মহ ডাঁহ যা যাবলৈ বুলি আমি জাগ দিওঁ মাঘ বিহু মাঘ বিহু আমাৰ মাঘ বিহুৰ দিনা আমাৰ পুহৰ শেষৰ দিনা আমাৰ মাঘ বিহু মেজি ফুওৱা হয় মেজি ভোজ খোৱা হয় মেজি বহুত ভোজ খাবলৈ বহুত আমাৰ আনন্দ লাগে মেজি ভোজত হাঁহ মাহ অঁ ছাগলী আদি মাৰি ভোজ খোৱা হয় ৰাতি ল'ৰা ছোৱালীয়ে বহুত আনন্দ কৰে ৰাতিও কোনোবাই ধেমালি ধেমালি চলেৰে ইঘৰৰ পৰা বস্তু আনে সিঘৰৰ পৰা বস্তু আনে আগৰ যুগততো মাঘৰ বিহুৰ দিনা হাঁহ পাৰও চুৰ কৰি অনা নিয়ম আছিল কিন্তু আজিকালি সেইবিলাক নাই উঠাই উঠি গৈছে আৰু মাঘৰ বিহুত আলু কচু চেৱা দিয়া হয় ৰাতিপুৱালৈ মেজি তলত আলু কচুবোৰ সেই ল'ৰা ছোৱালীকো দিয়া হয় আমিও খাওঁ ডাঙৰেও খাওঁ বা পিঠা পনা আদি ল'ৰা ছোৱালীক দিওঁ কড়াই ভজা কড়াই আদি দিলে হেনো কোৱা হয় আগৰ লোকৰ মানুহে কয় খহু কাহুলি হেনো যায় সেইকাৰণে সেইকাৰণে সেই কড়াই দিয়া হয় আৰু কিছুমানে বহুতে আশেষ লয় আশীৰ্বাদ লয়

হাঁহ দিয়ে কোনোবাই ছাগলী দিয়ে দি আশীৰ্বাদ লয় আৰু এনেকুৱা কিছুমান আছে কিছুমানৰ ল'ৰা ছোৱালী নহয় সেইসকলকো দেখিছোঁ আমি আশীৰ্বাদ লোৱা দেখিছোঁ আৰু সেই আশীৰ্বাদৰ মতে কামো হৈছে বহুতক আমি দেখা পাইছোঁ যে তেনেকুৱা মানুহৰ তাহাঁ ল'ৰা ছোৱালীও হৈছে তেনেকৈ ডাঙৰ ডাঙৰ কোনোবাই চাকৰি পাবৰ কাৰণে ছাগলী আগ কৰি থয় যেতিয়া চাকৰিটো হয় কামটো হয় তেতিয়া তাৰ পাছত সেই ছাগলী দিয়েহি আকৌ নেক্সটো মানে পিছৰ যিটো বিহুত সেই পিছৰ মাঘৰ বিহুটোত তেনেকৈ ছাগলীৰ সেই আগবঢ়াই থোৱা ছাগলীটো দিয়ে মাঘৰ বিহু

আগৰ দিনৰ গতে আজিকালি মাঘ বিহু বৰকৈ নপতা হৈছে আৰু আজিকালিতো হৈছে চিৰা পিঠা আমি মানুহবোৰ হেৰি হ'লোঁ বৰ আলসুৱা হ'লোঁ পি ঢেঁকী দিব নোৱাৰোঁ বিশেষকৈ মিলত খুন্দোৱা পিঠা চিৰা সান্দহ খায়ো সিমান ভাল নালাগে কাতি বিহু হ'ল কঙালী বৰ টান কাতি বিহুত পিঠা কেইটামান খুন্দা হয় হ'লেও সেইকেইটাও মিলতহে কুটোৱা হয় কাতি বিহু কঙালী দেখি যেনে তেনে নিয়মহে পালন কৰা হয় তথাপিও কাতি বিহু দিনাও ধৰ্মীয় স্থানত মাহ প্ৰসাদ আদি ওলায় আমি চবেই যাওঁ নামঘৰত হৰি মন্দিৰত মাহ প্ৰসাদ দিয়ে কাতি বিহুত চাকি বন্তি জ্বলোৱা এটা ডাঙৰ উৎসৱ আমাৰ ভাল লাগে আমাৰ চাকি বান্তি জ্বলাই পোহৰ গোটেই পোহৰ হৈ যায় আৰু দেৱালী দেৱালীও এটা উৎসৱ দেৱালীততো বহুত ভাল লাগে আমি ঘৰে ঘৰে চোতালে পদূলি বাটেৰে আমি চাকি বন্তি জ্বলাওঁ আনকি নামঘৰতো আমি চাকি বন্তি জ্বলাওঁগৈ আৰু ফটকা ফটকা ফুটুৱাই সৰু সৰু ল'ৰা ছোৱালীক বহুত এইবিলাক আমি এতিয়া আজিকালি মানুহে আগৰ অলপমান মানুহে আমি নামেই চিনি নাপাওঁ ফটকা আকৌ কলগছিয়া কিবাকিবি ফুটাই ধুম ধামেৰে বহুত ভাল লাগে কিন্তু ঈ ঈদো মুছলমানসকলৰ এটা উৎসৱ আমি হিন্দু মানুহে পালন নকৰিলেও হ'লেওতো ইটোতো এটা উৎসৱেই হয় অসমত ঈদতো ঈদতো ইজনে সিজনক কোৱা শুনো তেওঁলোকে সেইবিলাক ইঘৰে সিঘৰক দান দিয়ে আৰু ঈদৰ বিষয়ে বাৰু আমি অসমীয়া মানুহবোৰে ইমানকৈ নেজানো তথাপিও ঈদো এটা উৎসৱ আৰু দুৰ্গা পূজা দুৰ্গা পূজাটো আমাৰ এটা উৎসৱ দুৰ্গা পূজাত বহু আমাৰ ল'ৰা ছোৱালীয়ে দুৰ্গা পূজাত বহুত আনন্দ কৰে পূজা আহিলেই ল'ৰা ছোৱালীক চোলা কাপোৰ লাগে পূজা আহিছে নতুন চোলা কাপোৰ লাগিব আকৌ তাতোতকৈও অকনমান সৰু সৰু ল'ৰা ছোৱালীবোৰক বেলুন লাগিব হুইচেল লাগিব পূজাত জুনুকা লাগিব আৰু আমি কি কৰোঁ আগতে আমি দিনত যাওঁ কিন্তু আজিকালি আমি গধূলিহে যাওঁ দুৰ্গা পূজাত গধূলি গৈ ভাল লাগে ল'ৰা ছোৱালীবোৰ নাতি নতিনাবোৰ আছে আজিকালি লৈ পেলানি আমি গধূলি গোটেই জাক ঢল পাতি যাওঁ পূজা চাবলৈ ইমানেই ভাল লাগে পূজাত